আমাৰ অঞ্চলত ব্যৱহাৰিক কামত ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদ হৈছে জলসম্পদ খাদ্য সম্পদ আৰু অৰণ্য সম্পদ অৰণ্য সম্পদৰ আমি আমাৰ ওচৰত ডাঙৰ ডাঙৰ কাঠনি আছে আৰু তাত গছ গছনি আছে সেই গছ গছনিৰ পৰাই আমি কাঠ আহৰণ কৰিব পাৰোঁ আৰু জলসম্পদ বুলি ক'লে আমাৰ ওচৰত পুখুৰী নৈ জান জুৰি আছে তাত আমি মাছ পাওঁ তাৰপৰা আৰু খাদ্য সম্পদ বুলি ক'লে আমাৰ ওচৰৰ ফল মূলৰ গছ গছনি আছে তাৰপৰা আমি ফল মূল পাওঁ শাক পাচলি আছে শাক পাচলিত খে পথাৰত খেতি কৰে তাৰপৰা আমি শাক পাচলি পাওঁ